হেল্ল' অঁ আপোনালোকে এই যিটো মানে পেকেজিঙটো দিছিলে অঁ সেইটো মানে ভাল নাহিলে তাৰমানে প্ৰডাক্টটো ভাল নহয় হয় হয় তাৰ ফলত মানে বহুত মানে চাওঁতে মানে তাত ওলাই পৰিছে ফাটি আছে মানে হয় হয় অঁ পেকেজিঙৰ ভিতৰত মানে বহুত ফটা এনেকৈ ওলাইছে সেইটো কাৰণে মই এইটো মানে ডেলিভাৰটো মই ল'ব বিচৰা নাই আপুনি মানে ডেলিভাৰ যোগে নহয় যদি আপোনালোকে সলাই দিব পাৰে তেতিয়াহ'লে মই লোৱাত আপত্তি নাই হয় অঁ নহয় পেকেজিঙটো ভাল নোহোৱাৰ কাৰণেতো ল'ব বিচৰা নাই হয় অঁ নহয় তাৰ বিনিময়ত যদি আপুনি সলনি কৰে যদি নিদিয়ে তাৰ তেনেহ'লে মোৰ পই পইচাটো উলিয়াই দিলে হ'ল হ'ব দিয়ক